মোৰ হবি হৈছে মিউজিক মই গান খুব ভাল পাওঁ মই সৰুৰে পৰা গানতে মোৰ গানৰ প্ৰতি মোৰ আকৰ্ষিত আকৰ্ষিত হৈছিলোঁ মই পোনপ্ৰথমে মই সৰুতে খুব সৰু হৈ থাকোঁতে যেতিয়া আমি এল পি স্কুলৰ পৰা এল পি স্কুলত পঢ়ি আছিলোঁ তেতিয়া মানে ঘৰত আমাৰ মিউজিক টীচ্ছাৰ আহে ডাঞ্চ টীচ্ছাৰ আহে মা পাপাই খুব তেওঁলোকক আনি আমাৰ বাকে মোকে বিশেষকৈ বাকে মোকে শিকায় ফাষ্টত মই সৰু হৈ থাকোঁতে বাক শিকাইছিলে বাক শিকাওঁতে মই তাইক শিকাওঁতে মই চাই থাকোঁ আতঁৰৰ পৰা চাই থাকোঁ মই সৰু তাইতকৈ বাতকৈ সেইকাৰণে মই আঁতৰৰ পৰা চাই থাকোঁ তাইক শিকাওঁতে আৰু মই খুব মিউজিকৰ প্ৰতি খুব ইণ্টাৰেষ্ট ইণ্টাৰেষ্ট হৈ গ'ল মোৰ মানে মনত খুব মানে মোৰ আকৰ্ষিত হৈ গ'লোঁ মই মিউজিকৰ প্ৰতি আৰু মই ইয়াৰ ওপৰত ক'বলৈ গ'লে মোৰ সৰুৰ পৰাই বহুত মানে সৰুৰ পৰাই মোৰ বহুত এই মিউজিকৰ প্ৰতি আকৰ্ষিত মই আৰু মই ডাঙৰ হৈয়ো ইয়াৰ ওপৰতে থাকিব বিচাৰোঁ মানে মিউজিকৰ জগতখনৰ ভিতৰতে থাকিব বিচাৰোঁ ইয়াক লৈ মোৰ মা পাপাই বহুত কষ্ট কৰিছে আৰু ইয়াৰ বিষয়ে আৰু বহলকৈ ক'বলৈ গ'লে মই সৰুতে ভবা নাছিলোঁ যে মোৰ হবি মিউজিক হ'ব বা অইন ডাঞ্চিং হ'ব বা আৰ্ট হ'ব কিন্তু মোৰ সৰুৰ পৰা মই যেতিয়াৰ পৰা এল পি স্কুলত পালোঁ ছাৰ বাইদেউ তেতিয়া মোক আমাৰ যেতিয়া কিবা অনুষ্ঠান পাতে স্কুল স্কুলবিলাক মিলি এটা এটা অনুষ্ঠান পাতে তাত নিছিলে ছাৰ বাইদেউহঁতে আৰু বাকী মোৰ ডাঙৰ দাদা বাইদেউসকলক গোৱাওঁতেও বা কওঁতেও মোকো গাব দিছিলে তেতিয়া ছাৰহঁতে গাব দিওঁতে মই যেতিয়া অলপ হ'লেও পাৰদৰ্শিতা দেখাব পাৰিলোঁ তেতিয়া ছাৰহঁতে মা পাপাক ক'লে যে তাইকো শিকাওক মিউজিকৰ মিউজিক তাইকো শিকাওক তায়ো ভালদৰে পাৰিব আমি তাইক চাইছিলোঁ এনেকৈ কোৱাত মা পাপায়ো ইণ্টাৰেষ্ট দিলে আচলতে মোৰ মা পাপাৰ বা মাৰ মা পাপাৰ বাবেহে মই ইমানখিনি আজিলৈকে আগবাঢ়ি আহিছোঁ পোনপ্ৰথমে মই তেনেকৈয়ে গালোঁ তাৰপিছত মই কম্পিটিচন পাপাই লৈ গ'ল এটা এটা কম্পিটিচন কৰিলোঁ মই তাতো মই অলপ হ'লেও পাৰদৰ্শিতা দেখুৱাব পাৰিলোঁ আৰু তাৰপিছত মই তাৰপিছত মই এনেকৈ এটা এটা কম্পিটিচনত কুৱালিফাইড্ হ'লোঁ বৰকৈ নোহোৱাও নহয় হ'লোঁ আৰু তাৰপিছত হৈ হৈ অডিশ্য়ন কৰিলোঁ ইয়াতে অডিশ্য়ন হয় আমাৰ ইয়াত অডিশ্য়নতো পজিশ্য়নত ৰ'লোঁ আৰু লাহে লাহে হাই ছেকেণ্ডেৰী পাছ কৰি কলেজ পালোঁ মোৰ এটা সপোন আছিলে হাই ছেকেণ্ডেৰীত বেষ্ট ছিংগাৰ হ'ব বিছাৰিছিলোঁ কিন্তু হাই ছেকেণ্ডেৰীত হ'ব পৰা নগ'লে তাৰপিছত ভাবিলোঁ কলেজত মই হ'মেই মই এনেকুৱা এটা মনত ভাবি ল'লোঁ আৰু কলেজত মই দুবাৰকৈ বেষ্ট ছিংগাৰ হ'লোঁ টু থাউজেণ্ড এইটিন নাইণ্টিন নাইণ্টিন টুৱেণ্টি তেনেদৰে হৈ মই বহুতো বহুতো মানে মই হেপ্পী হ'লোঁ যে মই পাৰদৰ্শিতা দেখুৱাব পাৰিছোঁ অলপ হ'লেও আৰু তাৰ বাবে মা পাপাও হেপ্পী হ'ল বাও বাও মোৰ বাবে কষ্ট কৰে মা পাপাও কৰে সকলোৱে মোক উৎসাহ দিলে আচলতে উৎসাহ দিলে মোক এইটোৰ প্ৰতি পঢ়াৰ লগতে এইটোও মোক লগতে লৈ যাব ক'লে আৰু মই ধুনীয়াকৈ নিবলৈ চালোঁ যিমানটো পাৰোঁ আৰু তেনেকৈ মই এটা এটা ষ্টেপ ষ্টেপ বাই ষ্টেপ মই আগবাঢ়িবলৈ চালোঁ যিমানটো পাৰোঁ নাজানো অলপ হ'লেও মই আগবাঢ়িলোঁ আৰু তাৰ পিছত লগে লগে কলেজ কলেজত এডমিচন লোৱাৰ লগে লগে পাপাই মোক মিউজিক কলেজতো এডমিচন দিয়াই দিলে এইটো ক্লাছিকেল ইয়াৰ মিউজিকৰ ক্লাছিকেল শিক্ষাটো ল'বৰ বাবে আৰু তাত মই পাঁচ বছৰ পঢ়িলোঁ মিউজিক কলেজত আৰু মই উত্তীৰ্ণও হ'লোঁ ক্লাছিকেল উত্তীৰ্ণ কৰিলোঁ মই মিউজিক কলেজৰ পৰা আৰু মই কলেজতো বেষ্ট ছিংগাৰ হৈয়ো কলেজো কলেজী শিক্ষাও শেষ কৰিলোঁ আৰু তাৰপিছত মই ষ্টেজ পাৰফৰ্ম কৰিবলৈ গ'লোঁ ষ্টেজ পাৰফৰ্মতো পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'লোঁ তাৰপিছত সদায় মোৰ ষ্টেজ প্ৰগেমত মোৰ মা পাপা যায় মা পাপাই সদায় চায় মই ষ্টেজ প্ৰগেমত তাৰপিছত মই এনেদৰেই মোৰ মিউজিক জীৱন আৰম্ভ কৰিলোঁ অলপ হ'লেও এতিয়ালৈকে ঠিকে আছে এতিয়ালৈকে এই জগতখনত মই ধুনীয়াকৈ সোমাব পাৰিছোঁগৈ আৰু ভৱিষ্যতেও সোমামগৈ এইটো ক্ষেত্ৰত আগবাঢ়ি যাম বুলি মই মনতে আশা ৰাখি আছোঁ নেজানো কিমান দূৰ যাব পাৰোঁ কিন্তু আৰু এনেদৰে আগবাঢ়ি তাৰপিছত মই এনেদৰে ষ্টেজ পাৰ পাৰফৰ্ম কৰাৰ পিছত মোৰ যিবোৰ ছিনিয়ৰবিলাকে গান গায় যাৰ লগত মই গীতবোৰ সংগত কৰোঁ লগত তেওঁলোকে মোৰ ভইচ চালে আৰু তেওঁলোকে মোক ষ্টেজ পাৰফৰ্ম শেষ হোৱাৰ পিছত পিছত ষ্টেজ প্ৰগেমবোৰ যেতিয়া হয় তাৰ পিছত শেষ হোৱাৰ পিছত মোক ষ্টুডিঅ'লৈ মাতিলে পাপালৈ ফোন কৰিলে এনেকৈ গান গাব পাৰিব নেকি পাপাই পাৰিব বুলি ক'লে তাৰপিছত ফাৰ্ষ্ট আমি প্ৰেক্টিচ কৰি ল'লোঁ যাৰ লগত মই সংগত কৰিম তেওঁ ষ্টুডিঅ'লৈ মাতিলে তাৰপিছত আমি গ'লোঁ আৰু তাতে মই এলবাম এটা দুটাকৈ উলিয়ালোঁ আৰু বেছি নহয় হ'লেও তাত মই ষ্টুডিঅ'ৰ এটা অভিজ্ঞতা ল'বলৈ সক্ষম হ'লোঁ ষ্টুডিঅ'ৰ অভিজ্ঞতাটো বেলেগ আৰু ষ্টেজ পাৰফৰ্ম কৰা অভিজ্ঞতাটোও বহুত বেলেগ হয় আৰু দুয়োটাৰ অভিজ্ঞতাই মই দুয়োটাৰ অভিজ্ঞতাই মই অলপ হ'লেও পালোঁ বুলি ভাবিছোঁ কাৰণ মা পাপাৰ কাৰণেই মই এয়া পাইছোঁ তেওঁলোক বহুতো কষ্ট কৰিছে আজি বোলে অলৈ যোৱা কাইলৈ বোলে তলৈ যোৱা এনেকৈ আজি বোলে এইটো গানৰ অলপ হ'লেও শ্ৱুটিং আছে তাতো মই শ্ৱুটিঙতো তাৰো অভিজ্ঞতা ল'লোঁ এটা গান ভিডিঅ' কেনেকৈ বনায় আৰু ইয়াৰ ওপৰত কেনেকৈ কি কৰে ডাইৰেকশ্য়ন দিয়ে ডাইৰেক্টৰে কৰিঅ'গ্ৰাফাৰে কেনেকৈ নাচিব কয় সেইবিলাকো বহুতো অভিজ্ঞতা অলপ হ'লেও আছে আৰু পালোঁ মা পাপায়ো তেনেদৰে চায় আৰু অভিজ্ঞতা তেওঁলোকেও বহুতো পাইছে মোৰ লগতে ময়ো পাইছোঁ আৰু বহুত ভাল লাগে তেনেকুৱা তেনেকুৱা মানে অনুষ্ঠানবিলাকত আৰু ষ্টুডিঅ'ত আমি গৈ গান ৰেকৰ্ডিং কৰিলোঁ তাৰপিছত ইটোৰ পিছত সিটো এটা দুটা আৰু কৰিলোঁ তাৰ অভিজ্ঞতা বহুত বেছি ভাল লাগিলে আৰু ষ্টেজ প্ৰগে এইবাৰ মই ষ্টেজ দুই তিনিটা কৰিছোঁ একজামৰ কাৰণে কিন্তু প্ৰতি বছৰে ষ্টেজ পাৰফৰ্ম কৰা হয় তিনি চাৰি বছৰ হ'ল মোৰ ষ্টেজ পাৰফৰ্ম কৰা তেনেদৰে মিউজিক জগতখন এখন সুকীয়া সুকীয়া জগত বুলি কোৱা হয় এই জগতত যোনেই থাকে তেওঁ কেতিয়াও এৰি যাব নোৱাৰে বেলেগ এখন জগতলৈ ঘপচে সেইকাৰণে যাৰ ইণ্টাৰেষ্ট থাকে সৰুৰ পৰা তাক সেই যিটোৰ প্ৰতি যিটো বস্তুৰ প্ৰতি তাৰ ইণ্টাৰেষ্ট থাকে সেইটো বস্তুৰ প্ৰতি মাক বাপেকে অকণমান হ'লেও আগবঢ়াই নিলে ভাল হয় কাৰণ সেইটোতে তেওঁৰ ভৱিষ্যত জড়িত হৈ থাকে চাব পাৰে যে এইটোত তেওঁৰ ইণ্টাৰেষ্টটো কিমান হয় কিমান আগবাঢ়ি যাব পাৰে তেনেকৈ মোৰ সৰুতে ইমান ইণ্টাৰেষ্ট নাছিলে যদিও পিছত বা যেতিয়া শিকে তেতিয়া মই ইয়াত তাইক চাই থাকোঁ তেতিয়া ময়ো নিজে নিজে শিকি থাকোঁ সৰু যে মই তেতিয়া তাৰপিছত মই যেতিয়া অলপ অলপ পৰা হ'লোঁ তেতিয়া মোক টিচাৰৰ ওচৰত পাপা মায়ে দিলে শিক্ষা ল'বলৈ দিলে গুৰুৰ ওচৰত তাৰপিছত মই ল'লোঁ আৰু বহুতখিনি উপকৃত হ'লোঁ টিচাৰসকলে যি শিকায় সেয়া শিকি গৈছিলোঁ মই আচলতে সৰুৰ পৰা বহুত ছিৰিয়াছলি শিকিছিলোঁ মই বস্তুটো কেলৈ নোৱাৰিম মই অলপ হ'লেও পাৰিবই লাগিব মানে এনেদৰে সেইবাবে মোৰ মানে এই বস্তুটোৰ প্ৰতি বহুতো মানে পঢ়াৰ লগতে একেলগে নিবলৈ চেষ্টা কৰিছিলোঁ কঠিন হয় দুটা বস্তু একেলগে নিবলৈ কঠিন হয় ইমান ইজি নহয় হ'লেও মই নিবলৈ চেষ্টা কৰিলোঁ আৰু সপোন আছে ধেৰ হ'লেও তেনেকৈ এটা এটা ষ্টেপ লৈ গৈ থাকিম আৰু এয়াই এটা এটা ষ্টেপ এনেকৈ নি নি এসময়ত এটা সপোন আছে আৰু আৰু মিউজিক জগতখনত ক'বলৈ গ'লে সকলো সকলো ধৰণৰ সকলোৱে আহিব পাৰে যাৰ ইণ্টাৰেষ্ট থাকে আৰু সকলো তেওঁলোকৰো মন যাব যেতিয়া আহিব এই জগতখনলৈ